হয় হয় লখিমপুৰ যদি ফুৰিব আহিব বিচাৰিছে লখিমপুৰত ফুৰিবলগা জেগা আছে যথেষ্ট সংখ্যক এ আপুনি দুৰ্গা মন্দিৰ যাব পাৰে মাধৱদেৱ কলাক্ষেত্ৰ ফুৰিব পাৰে তাতে মাধৱদেৱ কলাক্ষেত্ৰ তাতে আপোনাৰ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী অঞ্চলটো ফুৰিব পাৰিব তাতে আমাৰ ঢকুৱাখানা বাসুদেৱ থান তাতো ভ্ৰমণ কৰিব পাৰিব আৰু পদুমণি আইথান তালৈ যাব পাৰিব

অ অ ঠিক আছে দিয়ক ধন্যবাদ